মোৰ ৰন্ধনশৈলী বনোৱাৰ অভিজ্ঞতা তেনে ইমান নাই কাৰণ মই আগতে বহুত বেয়া খোৱা বস্তু মানে খানা চানা বনাইছিলোঁ মই বিৰাটেই বেয়া আছিলোঁ আৰু মই এইটো কাৰণে বিৰাট মানে ঘৰত এইটো এটা চৰ্চা আৰু যে মই খানা বেয়া বনাওঁ তাৰপিছত এই কৰোণাৰ লকডাউনৰ টাইমত অলপ চলপ ইউটিউব ভিডিঅ' চাই কিবা চাই শিকিলোঁ কিন্তু মই কেক বনাই খুব ভালপাওঁ তো সেইটো টাইমতে খুব কেকো বনালোঁ তাৰপাছত লকডাউনৰ মাজতে মই নিজৰ কেকৰ বিজনেচো ষ্টাৰ্ট কৰিলোঁ ঘৰৰপৰাই মই বাৰ্থডে কেকৰ অৰ্দাৰ চৰ্দাৰ লওঁ লৈ ডেলীভাৰীও দিওঁ তেনেকৈ সেয়াৰ থ্ৰোৰে দি তো তেনেকৈয়ে এতিয়া মানে যে মোৰ ৰন্ধনশৈলী বনোৱাৰ অভিজ্ঞতা বুলি ক'লে বেছিকৈ মই কেকৰ সেইটো চাইদেহে সেইবিলাক বস্তুহে বনাওঁ এই বাকী এনে তেনেকৈ খোৱা বস্তু বনোৱা নহয় আৰু সহজ বা টান তেনেকৈ ক'বলৈ মই নোৱাৰোঁ তেনেকৈ চাব গ'লে তো ভাত দাইল এনেই বনাব হ'লে সহজতে হৈ যায় কিন্তু বিৰিয়ানী চিৰিয়ানী বনাবলৈ টান হয় এইটো আৰু মানুহৰ ওপৰত ডিপেণ্ড কৰে আৰু কোনে কোনটো টান পায় কোনে কোনটো ইজি পায় আৰু